হয় ক'বচোন মই ওদালগুৰিৰপৰা কৈছিলোঁ

হয় হয়

অঁ হয় এই ওদাল ওদালগুৰিতটো আপুনি বহুত আছে ইয়াতে ক'ব গ'লে আপুনি যিহেতু পাঁচদিন আছে আমাৰ ওচৰতে ভৈৰৱকুণ্ডখনো আছে তাতেও যাব পাৰব বা যদি আপোনাক বহুত বাজেটত হোটেল লাগে তেতিয়াতো আপুনি নিজে টাউনখনত যাব পাৰব তাতে পঁচিছৰপৰা দুহেজাৰৰ ভিতৰত ৰূম পাই যাব আৰু যদি আপোনাক অলপ তাৰে তলত যদি লাগে এখন আৰু আছে হোটেল ডি জে টাৱাৰ বুলি তাতে হাজাৰৰপৰা পোন্ধৰশৰ ভিতাৰৰত ৰূম পাব আৰু যদি আপোনাক তাতছেও যদি তলত লাগে তেতিয়া আপুনি গোলাপপুঞ্জ বুলি এখন আছে তাতেও যাব পাৰব আপুনি বা কেনেধৰণৰ বিচাৰিছে হোটেল হয় তেতিয়া আপুনি এটা কাম কৰিব আপুনি ক'ত আছে এতিয়া ওদালগুৰিৰ

হয় হয় তাৰেপৰা এটা কাম কৰক আপুনি হোটেলখন আছে আপোনাৰ ডেইলী মাৰ্কেটৰ গুৰিতেই আপুনি এখন ই ৰিক্সাত উঠক উঠি ওভতি এই পুৰণা গাঁৱলীয়া বেংকৰ তলত লৈ গ'লে হ'ল বুলি ক'ব তাতে লৈ যাব আপোনাক তাতে লৈ যায় আপুনি তাতে থাকব তাৰেপৰা আপুনি ওচৰত কেইখনমান পাৰ্কো আছে ভৈৰৱকুণ্ড যাব পাৰে ভৈৰৱকুণ্ডতো থাকিব পাৰে তাতেও ৰিজৰ্ট আছে কেইখনমান অঁ ভৈৰৱকুণ্ডত আপোনাৰ বহুত কিবা কিবি আছে ভৈৰৱকুণ্ড ৰিজৰ্ট আছে ধৰি লওক আপোনালোকে মেন মেড ফৰেষ্ট এখন আছে যি মানুহে ৰুই মানে ইমান ডাঙৰ অৰণ্য কৰছে তাতে চাব লগা জেগা বহুত আছে ভৈৰৱকুণ্ডত আপুনি ভৈৰৱকুণ্ডতো যাব পাৰে ওদালগুৰি টাউনতটো ইমান নাই অলপ ভিতৰে ভিতৰে বহুত জেগা আছে যেনেকৈ ফুলবাৰী বোলা এখন জাগা আছে গাৰোবস্তি বোলা এখন জেগা আছে আপুনি এখন ৰিজৰ্টো আছে এনেকৈ বহুত জেগাত আছে আপুনি ভৈৰৱকুণ্ডত যাব পাৰেতো আপুনি যিহেতু বহুত টাইম লৈ আহিছে কুণ্ডত হয় ভৈৰৱকুণ্ডত যাবৰ বাবে আপুনি বেষ্ট অপশ্যন হ'ল কি আপুনিতো গোলাপকুঞ্জতে থাকিব ন গোলাপকুঞ্জৰপৰা গোলাপকুঞ্জৰপৰা এটা কাম কৰিব আৰু এখন ই ৰিক্সাই ঘূৰিব লাগিব আপুনি

অঁ ই ৰিক্সালৈ আপুনি ক'ব কি এইট যাম বোলে কি কয় এইটো ব্লক ডেভেলপমেণ্ট অফিচ বুলি আছে বা ব্লক চ'ক বুলি ক'লেও বুজি পাব চবেই তাতে গ'লেও হ'ব তাতে যাব তাতে যাই কিনে আপুনি তাতে সৰু গাড়ী থাকে বিভিন্ন ট্ৰেকাৰ ধৰণত থাকে কেইখনমান ছতাহাতীও থাকে বা মাল কঢ়িয়াই নিয়া গাড়ীও থাকে আপুনি তাতে ক'ব কি মই ভৈৰৱকুণ্ডলৈ যাব বিচাৰিছিলোঁ বা বাছো থাকে বাছ আপোনাৰ ডেৰটা বজাত থাকে দহটা বজাত থাকে আপুনি যিকোনো এটা টাইমত মিলেই গ'লে হ'ল আৰু আপুনি আহা টাইমত যদি দেৰি হয় তাতে আহাত টাইমত ইমান সুবিধা নাপাব আহা টাইমত তাতে থাকিব লাগিব নাই মই লৈ যাম পিছে বাইক বাইকতো যাব পাৰিব আপুনি কেইজন আছে পাঁচজনমান আছে নেকি অঁ অকলে আছে নেকি আপোনাৰ বেগ বেগ চেগটো বেছি নাই অঁ হ'ব পিছে আপুনি ময়ে লৈ যাম পিছে অঁ সেইটো মই কৰি দিম ক'ত নিম সেইটো সেইটোত কথা নাই বাৰু মই কৰি দিম থকাৰ ব্যৱস্থাটো ভৈৰৱকুণ্ডৰ পৰা আপুনি এখন অৰুণচল চাইডেও যাব পাৰে অৰুণাচল চাইডে যালে এখন ইনাৰ লাইন পাৰ্মিত বনাব লগা হ'ব পাৰে ইনাৰ লাইন পাৰ্মিটখন আপুনি অনলাইনো কৰিব পাৰে অনলাইন কৰিলে অলপ বেছি যায় বা অফলাইনো কৰিব পাৰে আপোনাৰ কথা এতিয়া যাব পাৰে আপুনি বাইক লৈয়ো যাব পাৰে মোৰ সৈতে তেলটো ভৰাই দিলেই হ'ল আৰু ডেইলি এটা পাঁচশ টকা দিলেই হ'ল আৰু মোৰতো চলিব লাগিব মই যিহেতু ট্ৰেভেল এজেঞ্চি এখন চলাই চলাই আছোঁ হয় হয় অঁ সেনেকৈ মোৰ বাইকতো যাব পাৰিব আপুনি ভৈৰৱকুণ্ড অৰুণাচলত পাছখন বনাই আমি ধুনীয়াকৈ গুচি যাব পাৰিম সেইকলগে এই দিৰাঙকলৈকে দিৰাঙৰপৰা তাতে বৰফ চাব ইচ্ছা আছে তেতিয়া আপুনি বৰফো চাব পাৰিব দিৰাঙৰপৰা চেলাকলৈকে যাব লাগব ৰাস্তা কিন্তু বহুত ভায়ানক কিন্তু সেইটো কিন্তু ভালকৈ যাব লাগিব আপুনি ঠাণ্ডা নাই নাই ঠাণ্ডা কাপোৰ আনিছেনে নাই আপুনি আপুনি হয় নেকি তেতিয়া হ'ব কথা নাই বাৰু লৈ যাব পাৰিম আপোনাক মই আজি থাকক আপুনি কালি লগ ধৰিম অঁ হ'ব মই আপুনি দহ দহটা মানতটো দহ দহটা চাৰে দহটাৰ ভিতৰত লগ ধৰিম অঁ অঁ দিয়ক দিয়ক ৰাখিছোঁ